গৰমৰ দিনটো প্ৰথমতে আমি বিশেষকৈ বিচনীৰে গা শাঁত পেলাওঁ লগতে বিহু চলি থাকে সেইখিনি সময়ত গতিকে বিহুত লগত ব্যস্ত থকা যায় লগতে গৰমৰ দিনত ফুৰিবলৈ যাওঁ গৰমৰ বন্ধত বিভিন্ন ঠাই ফুৰিবলৈ যাওঁ লগতে লগতে বিভিন্ন ধৰণৰ ফল মূল খাওঁ লগতে ঠাণ্ডা দিনত আমি জুই কাষত বহোঁ আইতাহঁতৰ ঘৰলৈ যাওঁ তাত তেওঁলোকৰ লগত কথা পাতোঁ আৰু লগতে ঊলৰ কাপোৰ তৈয়াৰ কৰোঁ পিন্ধো সেইবোৰেই কৰা যায়